মই এজন অসমীয়া অসমীয়া হিচাপে আমি বছৰৰ বাৰ মাহতেই বিভিন্ন ধৰণৰ উৎসৱ অনুষ্ঠান আয়োজন কৰা হয় আৰু সেই বিভিন্ন অনুষ্ঠানসমূহত আমি যেনেদৰে নীতি নিয়মসমূহ পৰম্পৰাসমূহ জড়িত হৈ আছে সেইদৰেই আমি সেই পৰম্পৰাসমূহ পালন কৰোঁ আমি অসমীয়া হিচাপে প্ৰথমেই ক'বলৈ গ'লে বাপতিসাহোন বিহুটিক আমি পালন কৰোঁ সেই বিহু তিনি প্ৰকাৰৰ বহাগ বিহু বা ৰঙালী বিহু মাঘৰ বিহু বা ভোগালী বিহু কাতি বিহু বা কঙালী বিহু এই বিহুত আমি বহাগ বিহুত চ'ত মাহৰ শেষৰ দিনাখনৰ পৰাই বহাগ বিহু বা ৰঙালী বিহু পালন কৰা হয় চ'ত মাহৰ শেষৰ দিনটোত আমি গৰু বিহ গৰু বিহু হিচাপে পালন কৰোঁ সেইদৰে গৰুক ঘৰত থকা গৰুসমূহক আমি মাহ হালধিৰে নোৱাই ধুৱাই পথাৰত গা ধুৱাবলৈ লৈ যাওঁ আৰু তাত গা পা ধুৱাই আমি ঘৰতে তৈয়াৰ কৰি নিয়া লাও বেঙেনা কেৰেলা হালধি আদিৰ চাট সেই চাটেৰে গৰুক গৰুৰ গালৈ দলিয়াই আমি হালধি খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হ'বি বৰ বৰ গৰু এনেদৰে আমাৰ গৰুসমূহক আমি পথাৰলৈ খেদি পঠাওঁ তেওঁলোকে দিনটো পথাৰত চৰাৰ পাছত আমি আকৌ সন্ধিয়া দীঘলতি পাত বা মাখিয়তি পাতেৰে তেওঁলোকক পথাৰৰ পৰা খেদি আনো ঘৰত পদূলিত এটি যাগ দিয়া হয় তাত বিভিন্ন ধৰণৰ বিহলঙনি আদি অসমীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ ঘাঁহ বন তাত দি আমি তুঁহে তুঁহ দি পেলাই জুই জ্বলাই গৰু ঘৰলৈ আনো যাগ দিওঁ মহ মাখি এইবিলাকে যাতে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰে তেনেদৰে আমি ব্য়ৱস্থা কৰোঁ আৰু তে সেই মাখ মাখিয়তি আৰু দীঘলতি পাতেৰে কোবাই কোবাই ঘৰলৈ অনা হয় আৰু ঠিক তেনেদৰে ঘৰলৈ অহাৰ পাছত নতুন গামোচাৰে বিচনীত তেওঁলোকক বা দিয়া হয় আৰু সেই বিচনী ব্য়ৱহাৰ অসমীয়া সংস্কৃতিত সেই গৰু বিচাৰ পাছৰে পৰা বিচনী ব্য়ৱহাৰ কৰা হয় ঠিক তেনেদৰে ঘৰলৈ অনা অহা অনা গৰুসকলক পঘাৰে নতুন পঘাৰে বন্ধা হয় আৰু পিঠা তৈয়াৰ কৰা হয় কেঁচা পিঠাগুৰিৰে আৰু সেই পিঠা গৰুক খুওঁৱা হয় ঠিক তেনেদৰে সন্ধিয়ালৈ আমি গাঁৱৰ ডেকা ডেকা গাভৰুসকলে গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ বিহুৰ আদৰণি উপলক্ষে বিহু মাৰি বিহুক স্বাগতম জনাওঁঁ ঠিক তেনেদৰে দ্বিতীয় দিনাখন অৰ্থাৎ এক বহাগৰ দিনাখন আমি মানুহৰ বিহু হিচাপে পালন কৰোঁ আৰু সেই মানুহৰ বিহুত আমি পুৱাই ঘৰত গা পা ধুই জ্য়েষ্ঠসকলক শ্ৰদ্ধা নিবেদন কৰোঁ আৰু নতুন বস্ত্ৰ পৰিধান কৰোঁ আৰু বিভিন্ন ধৰণৰ জা জলপান খাই আমি ইঘৰ সিঘৰ অহা যোৱা কৰোঁ এনেদৰে অস এই বিহুত অৱশ্য়ে বিভিন্ন ধৰণৰ জা জলপান পিঠাপনা আদি বনোৱা হয় সেয়া ঘৰলৈ অহা আলহী বা আত্মীয় স্বজনসকলক দিয়া হয় বিহুৱানেৰে আদৰণি জনোৱা হয় এনেদৰে আমি মানুহৰ বিহু পালন কৰোঁ ঠিক তেনেদৰে আমি তৃতীয় দিনটোত গোঁসাই বিহু হিচাপে পালন কৰোঁ আমি নামঘৰলৈ যাওঁ নামঘৰত গোঁসাই বিহু উপলক্ষে নৈৱেদ্য় আগবঢ়াই নাম প্ৰসংগৰে সেই দিনটো গোঁসাই বিহু হিচাপে পালন কৰা হয় তাৰ ঠিক পিছৰ দিনাখনো আমি চেৰাবিহু বুলি কওঁ আৰু সেইদিনাখন এশ এবিধ শাকেৰে আমাৰ খাদ্য় প্ৰস্তুত কৰা হয় আৰু সেই খাদ্য় ঔষধি গুণযুক্ত বুলি পেলাই ভবা বিশ্বাস আছে আৰু সেয়েহে চেৰাবিহু তেনেদৰে পালন কৰোঁ এনেদৰেই আমাৰ বহাগ বিহু বা ৰঙালী বিহুত এই দিনকেইটা যোৱাৰ উপৰিও গোটেই বহাগ মাহটো বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানেৰে ডেকা গাভৰুসকল মতলীয়া হৈ থাকে ঘৰে ঘৰে সেই সাত বিহুৰ ভিতৰতে ঘৰে ঘৰে গৈ হুঁচৰি গোৱা হয় আৰু গৃহস্থক আশীৰ্বাদ দি বছৰটোলৈ সুখে শান্তিৰে থাকিবলৈ কামনা কৰা হয় ঠিক তেনেদৰে এই বহাগ মাহটোত আমাৰ বিভিন্ন ঠাইত কেন্দ্ৰীয়ভাৱেই হওক বা গাঁও নিৰ্দিষ্ট নিৰ্দিষ্ট গাঁৱতেই হওক আমাৰ লোক সংস্কৃতিৰ চৰ্চা কৰা হয় বা অনুষ্ঠানসমূহ পৰিৱেশন কৰা হয় এনেদৰে আমি ৰং ৰহইচৰ মাজেৰে ৰঙালী বিহু পালন কৰি পালন কৰা হয় আৰু এই ৰঙালী বিহুৰ পাছতেই আমাৰ কৃষকসকল খেতি পথাৰত নামিবলৈ আৰম্ভ কৰে খেতি ঠিক তেনেদৰে মাঘৰ বিহুত খেতি কৰাৰ পাছত মাঘৰ বিহুত খেতি চপোৱাৰ চপোৱা হয় আৰু খেতি চপাই মাঘৰ বিহুত অতি আনন্দৰে উৰুকাৰ নিশাত ভোজ ভাত খোৱা হয় সকলোৱে মিলিজুলি ভোজ ভাত খোৱা হয় এই দিনসমূহ অতি শস্য়ই হওক শাক পাচলিয়েই হওক নদন বদন হৈ পৰে আৰু সেই শাক পাচলিয়েই হওক মাছ মাংস গোটাই লৈ উৰুকাৰ নিশাটিত ধুম ধামেৰে ভোজ ভাত খোৱা হয় তাৰ পিছত মাঘৰ এক তাৰিখৰ পৰা বিহু হিচাপে পালন কৰা হয় আৰু তাত বিভিন্ন ধৰণৰ জা জলপান পিঠাপনাৰে আমাৰ ভোগালী বিহুটি আমাৰ অসমীয়া হওক বা অসমৰ ৰাইজে ভোগালীৰ দিন হিচাপে উদযাপন কৰে ঠিক তেনেদৰে কাতি মাহত কঙালী বিহু বুলি কোৱা হয় এই দিহ দিনসমূহত আচলতে আমাৰ কৃষকসকল যিসকল খেতি পথাৰ কম তেওঁলোকৰ বছৰটিৰ শেষৰফালে শস্য় আদিৰ বা ধান আদিৰ যোগাৰ নোহোৱাত তেওঁলোকে খা খোৱা বোৱা কৰাত অকণ অসুবিধা হয় সেইকাৰণে কঙালী বিহু বুলি কোৱা হয় এই বিহুক এনেদৰে আমি আমাৰ এই বাপতিসাহোন বহাগ বিহুটি তিনিটা ভাগত ভাগ কৰি লৈ তেনেদৰে পালন কৰোঁ ঠিক তেনেদৰে আমি অসমীয়া হিচাপে ধৰ্মীয় উৎসৱ পালন কৰোঁ গুৰুজনাৰ জন্ম জন্মোৎসৱ পালন কৰোঁ সেই গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা বিভিন্ন গীত নৃত্য় নাটক এই এইসমূহৰ চৰ্চা হয় গুৰুজনাৰ নাম কীৰ্তন প্ৰসংগৰে আমাৰ অসমৰ চৌদিশ বতাহ মুখৰিত হৈ পৰে ঠিক তেনেদৰে আমি ফাকুৱা উৎসৱ পালন কৰোঁ দুৰ্গা পূজা পালন কৰোঁ এনেদৰে আমি অ আমাৰ অসমৰ অসমীয়াসকলে বিভিন্ন ধৰণেৰে তেওঁলোকে এই উৎসৱ পাৰ্বহ পাৰ্বণসমূহৰ মাজেৰে জীৱন অতিবাহিত কৰিছে আৰু এই উৎসৱ পাৰ্বণসমূহ ধুম ধামেৰে পালন কৰি আহিছে